উপন্যাসসমূহৰ ভিতৰত অনুৰাধা শৰ্মা পূজাৰীৰ ইয়াত এখন অৰণ্য আছিল এই উপন্যাসখন মোৰ খুবেই প্ৰিয় এইখন মই বহুতবাৰ পঢ়িছোঁ যদিও পঢ়ি আমনি নালাগে পঢ়ি ভাল লাগে কাৰণ এই উপন্যাসখনৰ নামাকৰণেই এটা বাৰ্তা প্ৰেৰণ কৰিছে এই উপন্যাসখন প্ৰকৃতিৰ লগত জড়িত প্ৰকৃতিৰ আৰু মানুহৰ সম্পৰ্ক অতি নিবিড় কিন্তু আজিকালি মানুহে গছ গছনি কাটি পেলোৱাৰ ফলত অৰণ্যসমূহ ধ্বংস হোৱা দেখা পোৱা গৈছে এই অৰণ্যসমূহত বিভিন্ন ধৰণৰ জীৱ জন্তুৱে বাস কৰে তেওঁলোকৰ নিৰাপদ আশ্ৰয়স্থল কিন্তু বৰ্তমান সময়ত অৰণ্যখন মৰুভূমিৰ দৰে হৈ পৰিছে মানুহে গছ গছনি কাটি পেলোৱাৰ ফলত বন্যপ্ৰাণীসমূহৰ থাকিবলৈ ঠাই নাইকীয়া হৈছে খৰাং বতৰৰ সৃষ্টি হৈছে সেইবাবে মানুহে বিশুদ্ধ বায়ু আৰু পানীৰ পানীৰ অভাৱ অভাৱৰ অভাৱ অভাৱ অনুভৱ কৰিছে তেওঁলোকে এনেকুৱা এটা অভিজ্ঞতাক আধাৰ হিচাপে লৈ অনুৰাধা শৰ্মা পূজাৰীয়ে এই উপন্যাসখন লিখিছিল এখন অৰণ্য ধ্বংস হৈ যোৱাৰ পৰা ধ্বংস হৈ যোৱাৰ পৰা গৃহহাৰা লেখিকাৰ মনত হাহাকাৰ সৃষ্টি কৰিছিল গৃহহাৰা মানুহে অৰণ্যৰ মাজত গৈ বাসস্থান পাতি লৈছিল কিন্তু চৰকাৰৰ নিৰ্দেশমৰ্মে সেই ঘৰবোৰ বা ঠাইবোৰ উচ্ছেদ কৰি পেলোৱা হৈছিল তাৰ ফলত মানুহ সকলৰ থাকিবলৈ ঠাই নাইকিয়া হৈছিল জীৱ জন্তুবিলাকে খাদ্যৰ আৰু বাসস্থানৰ অভাৱত মানুহক আমনি কৰিবলৈ লৈছিল লেখিকাৰ মনটোৱে অৰণ্যৰ ৰক্ষা হোৱাটো বিচাৰিছিল সেইবাবে তেওঁ এই উপন্যাসখন ৰচনা কৰিছিল আৰু এই উপন্যাসখনৰ ওপৰত এখন চিনেমা হোৱাটো মই বিচাৰোঁ কাৰণ বৰ্তমান নৱপ্ৰজন্ম বৰ্তমানৰ নৱপ্ৰজন্মই কিতাপ পঢ়াৰ কিতাপ পঢ়াতকৈ তেওঁলোকে ম'বাইল বা টিভি চাই বেছি ভাল পায় সেইবাবে এই উপন্যাসখন যদি চিনেমা আকাৰে চিনেমা আকাৰে উলিওৱা হয় তেতিয়াহলে নৱপ্ৰজন্মৰ মাজলৈ বহুতো বাৰ্তা প্ৰেৰণ কৰা হ'ব সেইবাবে এইখন মই চিনেমা আকাৰে চাব বিচাৰোঁ বা চিনেমা হোৱাতো মই বিচাৰোঁ